অঁ হেল্ল' হয় হয় মৰাণ টিকেট কাউণ্টাৰ টিকট নহ্ আপোনাক কেতিয়াকৈ লাগিলে কেতিয়ালৈ লাগিব নহয় নহয় কেতিয়াকৈ লাগিব আপোনাক কোন তাৰিখে কাইলৈনে পৰহিলৈ ছাব্বিছ তাৰিখে নহ্ দিনতনে ৰাতি যাব দিনত আপুনি হেৰি ছটাৰ পৰা যাব পাৰিব ৰাতিপুৱা মৰ্ণিঙত অঁ ছটাৰ পৰা যাব পাৰিব আপুনি গধূলিও আপোনাৰ চাৰে পাঁচটা পৰা আমাৰ ষ্টাৰ্ট হৈয়েই যায় নাইট ছুপাৰ হয় হয় অঁ অঁ অঁ অঁ কেইটা টিকেট লাগিব আপোনাক টিকেটকেইটা লাগিব চাৰিটা নহ্ অঁ অঁ আপোনাৰ হেৰি ওৱান থাউজেণ্ডকৈ পৰিব এজনৰ হয় হয় চাৰিটা আপোনাক ফ'ৰ থাউজেণ্ড লাগিব অঁ মই বুকিং কৰি দিম নেকি টিকেটকেইটা ঠিক আছে ঠিক আছে হ'ব মই বুকিং কৰি দিছোঁ দেই অঁ অঁ ঠিক অঁ হয় হয় ঠিক আছে ছাব্বিছ তাৰিখলৈ লাগিব নহ্ অঁ ডে ডে ছুপাৰত অঁ অঁ ঠিক আছে মই চাৰিটা বুকিং কৰি দিম বাৰু অঁ না নামটো কৈ দিয়কছোন কাৰ কাৰ নামত লাগিব

অঁ

অঁ ঠিক আছে হ'ব ছাব্বিছ তাৰিখে অঁ ম মৰ্ণি ছটা বজাতে দি দিম অঁ অঁ